এক জানুৱাৰী দুহেজাৰ একৈছ দুই ফেব্ৰুৱাৰী দুহেজাৰ বাইছ তিনি ফেব্ৰুৱাৰী দুহেজাৰ তেইছ চাৰি ফেব্ৰুৱাৰী দুহেজাৰ চৌব্বিছ পাঁচ ফেব্ৰুৱাৰী দুহেজাৰ তেইছ ছয় ফেব্ৰুৱাৰী দুহেজাৰ বাইছ